আমি পিছফালৰ টাবত ফুল ৰুই থৈছোঁ তাত চৰাই চিৰিকটিবিলাক খাবলৈ আহে তাত চাউল দালি আদি চব তিয়াই দি থৈ দিওঁ লগতে এটা পাত্ৰত পানীও থৈ দিওঁ লগতে চৰাই চিৰিকটিবিলাক চাই বৰ ভাল লাগে তেওঁলোকে তাত পানী আৰু এই খোৱাবস্তু খাই গুচি যায়